হেল্ল' আপুনি মাংস দোকানী হয় নেকি বাৰু অঁ মোৰ এই বিয়া এখনৰ কাৰণে মাংস লাগিছিলে আপোনাৰ দোকানত কি কি মাংস আছে বাৰু অঁ মোৰ এয়া গাহৰিটোৱে আৰু ছাগলীটোৱে লাগিছিলে পোন্ধৰ তাৰিখলৈ বিয়া এখন আছে অঁ

খাহি মাংসয়ে দছ কেজিমান দিব আৰু এয়া গাহৰিটো পাঁচ কেজিমান দি দিব ৰেটটো গম পাওঁ বাৰু

হ'ব বাৰু সেইটো চিন্তা কৰিব নালাগে অঁ অঁ হ'ব সেইটোতো দিব লাগিবই ন

অঁ আমাৰ এওঁলোক গৈ কোনোবা ল'ৰাটো নহ'লে হাজবেন্দে গৈ লৈ আনিব দিয়ক অঁ অঁ সেইটো চিন্তাই নকৰিব দি দিম দিয়ক অঁ দছ কেজি লাগিব আৰু গাহৰিটো পাঁচ কেজি

এই ৰাতিপুৱাই লাগিব সোনকালে ইয়াৰ উঠা নটা নটা ছটা সাতটাত ছটা সাতটাত দিলেটো ভালেই পাওঁ তাতছে দেৰি হ'লে আমাৰে অসুবিধা হ'ব আৰু অঁ অঁ অঁ অঁ ৰেটটো সেইটোৱে থাকিব বাৰু সেইটোৱে মাৰ্কেটত চলি আছে কেনেকৈনো কমামগৈ

হ'ব দিয়ক অঁ অঁ ৰাখিছোঁ অঁ অঁ অঁ